মানুহে সদায় তেওঁলোকৰ শিপাৰ সৈতে পুনৰ সংযোগ কৰিব বিচাৰে ময়ো অন্যৰ দৰে মৰম বা মৰমেৰে কৰা প্ৰতিপালন বা স্মৃতিৰ বিষয়ে মনত ৰাখোঁ আজিও কাৰোবাৰ পৰা পোৱা মৰম কাৰোবাৰ পৰা লগত হোৱা ভাল স্মৃতিবোৰ আজিও ৰোমন্থন কৰোঁ ভালবোৰ সদায় ভালেই